আমাৰ অঞ্চলত ৰাজ্যিক প্ৰতিনিধিৰ খেলুৱৈসকলে যদিহে খেলহাৰাৰ সময়ত যদি আঘাতপ্ৰাপ্ত হয়

ত' তেতিয়া আমাৰ চিকিৎসাৰ কাৰণে অলৰেডি আমাৰ এম্বুলেঞ্চ আমাৰ ইয়াত মাটি আনি দি থৈ দিয়া থাকে